আমাৰ ওচৰৰ এ টি এমসমূহ প্ৰায় ভালেই বুলি ক'ব লাগিব যে টা আছে ধৰক গোটেইকেইটাতে পইচা নোলালেও কোনোবা এডোখৰ এজেগাত হ'লেও ওলায় পইচাটো গতিকে ভাল বুলিয়ে ক'ব লাগিব আৰু নগদ ধনৰ নাটনীৰ মুখামুখি এতিয়ালৈকে হোৱা নাই কাৰণ এ টি এমসমূহ ওচৰতে আছে যেতিয়া পইচা প্ৰয়োজন হ'লে সেই এ টি এমৰপৰা উলিওৱা হয় গতিকে নগদ ধৰণৰ নগদ ধনৰ নাটনি মুখামুখি আজিলৈকে হোৱা নাই আৰু বেংকিং গ্ৰাহকসেৱা ৰেটিং দহ শতাংশৰ ভিতৰত ন শতাংশই দিব বিচাৰোঁ কাৰণ বেংকিং গ্ৰাহকসমূহ নহ'লে বেংকেই নচলে গতিকে তেওঁলোকৰ পইচাবিলাক গ্ৰাহকসকলে বেংকত ধুনীয়াকৈ থোৱাৰ বাবেহে বেংকবিলাক চলিছে বুলি মই ভাবোঁ গতিকে মই বেংকিঙত গ্ৰাহকসকলক দহ শতাংশৰ ভিতৰত ন শতাংশই দিব বিচাৰোঁ